দৌৰা কামটো হ'ল মানুহৰ শাৰীৰিক ই ব্যায়ামৰ ভিতৰত আটাইতকৈ ভালটো ইয়াৰ পিছতে সাঁতোৰাক ধৰিব পাৰি দৌৰিলে মানুহৰ সৰ্বশৰীৰৰ তেজ চলাচলত সহায়ক হয় সুন্দৰভাৱে তেজ চলাচল হ'লেহে তাৰ ফলস্বৰূপে মানুহজনৰ স্বাস্থ্যৰ ওপৰত এটা সুন্দৰ প্ৰভাৱ পৰে গতিকে সাধাৰণতে দেখা গৈছে যে দৌৰাৰ পিছত এজন মানুহৰ হৃদ কম্পন আগতকৈ বৃদ্ধি হয় তাৰ ফলত তেজ চলাচল বৃদ্ধি হয় ফলত মানুহজনৰ শাৰীৰিক সুস্থতা আগতকৈ বাঢ়ে শাৰীৰিক সুস্থতাই মানুহ এজনৰ মানসিক সুস্থতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে কোৱা হয় যে যদি দেহাতো ভালে থাকে তেনেহ'লে মানুহজনৰ শাৰীৰিকৰ লগতে মানসিক স্বাস্থ্যও শুদ্ধ হয় গতিকে মই ভাবোঁ দৌৰিলে মানুহৰ সম্পূৰ্ণ ব্যায়াম হোৱাৰ লগতে ই মানুহজনৰ শাৰীৰিক আৰু মানসিক দুয়োটাৰ ওপৰতে ইতিবাচক প্ৰভাৱ পেলায় দৌৰাৰ পিছত মানুহ এজনে বা মই নিজেও দেখিছোঁ অলপপৰ বহি থাকিলে মানুহজনৰ শাৰীৰিক স্থিতিটো ভাল হয় ভাল হোৱাৰ ফলত যিটো ইতিবাচক প্ৰভাৱ মানুহজনৰ শৰীৰত পৰে সেয়ে মানুহজনক ৰিলাক্স ফিল কৰাত সহায়ক হয়